মই মোৰ পৰিয়ালৰ যেতিয়া কাৰোবাৰ গা ভাল নোহোৱা হয় তেতিয়া কি কৰোঁ তেওঁলোকক খাব কৰিব নোৱাৰা হয় তেতিয়া তেওঁলোকক কি কৰোঁ অলপ খিচিৰি বনাই দিওঁ যিকোনো বস্তু খাব নোৱাৰে ন গা ভাল নহ'লে তেতিয়া কি কৰোঁ খিচিৰিটো বনাবলৈ হ'লে মই প্ৰথমতে কি কৰোঁ এখি অলপ চাউল অলপ তাৰপাছত অলপ এই ধোৱা মগু বোলা ধোৱা মগু দাইলটো লৈ লওঁ সেই দুই দুইখিনি কি কৰোঁ কোমলাই থওঁ অলপ দেৰি পানীত কোমলাই লৈ তাৰপিছত সেইটো কি কয় যেতিয়া চাউলটো কোমলি যায় দাইলটো কোমলি যায় তেতিয়া কি কৰোঁ এটা কুকাৰ বাচন পা পাতোঁ কুকাৰটো পাতোঁ পাতি তাত অলপ তেল দিওঁ তেল দি তাৰপিছত কি কৰোঁ তাত অকণমান পাঁচফোৰণ দি পিনে তেলটো ফোৰণ কৰি লওঁ কৰি তাৰপাছত সেই চাউল দাইল আৰু চাউলখিনি কি কৰোঁ তাত ঢালি দিওঁ ঢালি দি তাত অকণমান নিমখ দিওঁ তাত অকণ হালধি দিওঁ লগতে ধৰক আপোনাৰ এই পালেং পাতটো যে সেই পালেং পাতটো নি পিনে তাত পালেং পাতো দুখিলামান কাটি দিলোঁ তেনেকৈয়ে দি পিনে কি কৰোঁ ঢাকোনখন লগাই দিওঁ পানী অকণ দি দিওঁ তাৰপাছত এনেকৈ লৰাই মেলি কৰি ঢাকোনখনৰ ঢাকোনখন মাৰি দিওঁ যেতিয়া হুইচেল এটা বা দুটা মাৰিব তেতিয়া কি কৰোঁ সেইখিনি নমাই তাৰপিছত একে যেতিয়া পনীয়া হৈ যাব বস্তুটো মানে খিচিৰি হিচাপত নহয় গোটেই একদম পানী চাউল আৰু দাইলটো মানে মিলি এক অলপ পনীয়া নিচিনা হৈ যায় তেতিয়া আমি কি কৰোঁ মই হেৰি তেওঁক খাবলৈ দিওঁ যিজনৰ মানে গাটো অসুস্থ হৈ থাকে খাব কৰিব নোৱাৰে তেওঁৰ কাৰণে ধৰক সেই বস্তুটো খাবলৈ দিওঁ তাৰ পিছত তাৰ উপৰিও আৰু এটা কাম কৰোঁ কি মই এই ধৰক বাৰীতে আছে আমাৰ এই ধৰক শুকলতি তাৰপিছত আপোনাৰ নৰসিংহ তাৰপিছত ভেদাইলতা তাৰ পৰা হ'ল আপোনাৰ নৰসিংহ সৰু মানিমুনি বৰ মানিমুনি ভেদাইলতা তাৰপিছত শুকলতি এনেকৈ কি কৰোঁ গোটেই সেয়া আৰু দোৰোণ শাক এনেকে গোটেইখিনি মাটিকাঁদুৰি এনেকৈ গোটেইখিনি একেলগে কি কৰোঁ বুটলি আনো আনি পিনে তাৰপাছত ভালকৈ ধুই মেলি সেইখিনিৰ আমি কি কৰোঁ মিক্সিত অলপ পিছি লওঁ পিছি লৈ পিনে সেইখিনি কি কৰোঁ এটা বাটি এটাত থওঁ অলপ পনীয়া পানী কৰি মানে বস্তুখিনি পিছোঁ পিছি পিনি সেইখিনি থৈ লওঁ থৈ তাত কি কৰোঁ আপোনাৰ কেৰাহি এখন গৰম কৰোঁ তাত আকৌ নহৰু দুফুটামান কি কৰোঁ সেই তেল কেৰাহিখন গৰম কৰি অকণমান নামমাত্ৰ মিঠাতেল অকণ দিওঁ দি তাত সেই নহৰু দুফুটামান দি দিওঁ দি তাৰপিছত সেই মিশ্ৰণখিনি যে এই যিখিনি আমি পিছি মেলি থৈ দিছিলোঁ এক্সট্ৰাকৈ সেইখিনি তাত ঢালি দিওঁ ঢালি যেতিয়া পূৰা উতলিব ধৰক বস্তুখিনি একদম পূৰা ডাঁঠ হৈ যায় মানে এনেকৈ হাহ ধৰক ভাতত যাতে জুলীয়া নহয় একেবাৰে ডাঠ হৈ যায় সেই ডাঠ হ'লে আমি কি কৰোঁ বস্তুখিনি তাৰ পৰা নমাই থওঁ নমাই থৈ ঠাণ্ডা হৈ ঠাণ্ডা হ'লেই তাপা খাবলৈ দিওঁ আমি সেই তেনেকৈ ধৰক স্বাস্থ্যৰ কাৰণে সেইটো এটা ভাল উপকাৰী বস্তু আৰু